নতুন প্ৰজন্ম আৰু বৰ্তমানৰ প্ৰজন্মৰ মাজত আমি পাৰ্থক্য বহুত দেখিবলৈ পাওঁ যিহেতু আগৰ দিনৰ প্ৰজন্মই যিধৰণে ধৰ্মৰ প্ৰতি আগ্ৰহ আছিল বৰ্তমান সময়ত যথেষ্ট আমি আগ্ৰহ দেখিবলৈ পাওঁ যিহেতুকে আগৰ সংস্কৃতিৰ যি ভাৱধাৰা সেই ভাৱধাৰাৰ লগত সেই সময়ত যিসকল যুৱ প্ৰজন্ম বা ব্যক্তিয়ে যেনেধৰণে আগ্ৰহ আছিল তাতোতকৈ বৰ্তমান সময়ত যুৱ প্ৰজন্মই অত্যাধিক পৰিমাণে প্ৰতিটো দিশত ধৰ্মৰ প্ৰতি আগ্ৰহ দেখিবলৈ পাওঁ সকলো সংস্কৃতি সকলো নৃত্য সকলো বিদ্যাৰ প্ৰতি বৰ্তমান সময়ৰ যুৱ প্ৰজন্মই সকলো দিশতে আগবাঢ়ি অহা আমি দেখিছোঁ আগৰ দিনত যি ধৰ্মৰ ধৰা বন্ধা নীতি নিয়ম আছিল বৰ্তমান সময়ত সেই ধৰ্মৰ নীতি নিয়ম কিছু পৰিৱৰ্তন দেখিবলৈ পাওঁ আগৰ দিনত যেনেদৰে এজন ব্যক্তিয়ে শৰণ ভজন নল'লে চলিব নোৱাৰে যিকোনো ৰাজসিক কাম কাজত নিয়োজিত নকৰে বৰ্তমান সময়ত বাৰ বছৰ বয়সতেই সৰ সংস্কাৰ দি ৰাজসিক কামসমূহৰ ধৰ্মৰ নীতি নিয়মখিনি দিয়া যায় আৰু এই ধৰ্ম নীতি নিয়মৰ মাজেদি এজন যুৱ বা এগৰাকী যুৱতীয়ে তেওঁ ভৱিষ্যত জীৱনৰ ধৰ্মৰ প্ৰতি যি গতানুগতিক লক্ষ্য সেই লক্ষ্যৰ প্ৰতি উপনীত হ'বলৈ সক্ষম হয় আৰু এই ধৰ্মৰ দিশটোৱে এজন মানৱ জীৱনৰ প্ৰতিটো দিশতে সুন্দৰ সুফল চিন্ত ভাৱ ভাল চিন্তাধাৰা সৃষ্টি কৰে যাৰ ফলত এজন যুৱকে বা এজন এগৰাকী যুৱতীয়ে ভৱিষ্যৎ সাংসাৰিক জীৱন যাপনৰ ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ লাভ কৰিবলৈ দেখা পোৱা যায় আজিৰ দিনত যুৱ প্ৰজ প্ৰজন্মই সকলো ক্ষেত্ৰতে সমানভাৱে আগবাঢ়ি অহা আমি দেখিবলৈ পাওঁ যিহেতুকে সকলো মানুহেই সকলো দিশতেই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আছে তথাপিতো যিসকল ব্যক্তিক ঘৰৰ মা দেউতা তথা সমাজৰ বয়োজ্যেষ্ঠসকলে যি নীতি আদৰ্শ দিয়ে সেই নীতি আদৰ্শ মানি তেওঁলোকে সফলভাৱে আগবাঢ়ি যোৱা দেখা গৈছে এই ক্ষেত্ৰত আমি ধৰ্মৰ পালনৰ ক্ষেত্ৰত সকলোৱে সমানভাৱে দেখা পোৱা যায় যিহেতু সকলোৱে এখন সমাজত যি নৃত্য গীত যি নাম প্ৰসংগ সেই নাম প্ৰসংগকে আদি কৰি ধৰ্মৰ যি নীতি নিয়ম সকলো সমানভাৱেই পালন কৰে আগৰ দিনৰ প্ৰজন্মৰ মাজত বৰ্তমান প্ৰজন্মৰ এইকাৰণে পাৰ্থক্য দেখা যায় আগৰ দিনত যেনেদৰে এজন ব্যক্তিক যি শৰণ ভজন কাৰ্য নিদিয়ালৈকে তেওঁলোকৰ হাতৰ পৰা কোনো খাদ্য সামগ্ৰী খাদ্য খাবলৈ সক্ষম নহয় বৰ্তমান সময়ত এগৰাকী যুৱ প্ৰজন্ম বা এগৰাকী যুৱতীয়ে বাৰ বছৰ বয়সতে শৰণ ভজন লৈ তেওঁলোকৰ যি শাৰীৰিক দৈহিক ধৰ্মৰ প্ৰতি যি আগ্ৰহ সেই ভাৱধাৰাখিনি দিয়া যায় তাৰ ফলস্বৰূপে এটা পৰিয়াল এখন সমাজ এটা ধৰ্ম নিয়াৰিকৈ চলিবলৈ চলিবলৈ সক্ষম হয় আৰু বৰ্তমান সেই পৰিৱেশে আমি দেখিবলৈ পাইছোঁ যিহেতু সমাজ ব্যৱস্থাত ধৰ্ম অতি গুৰুত্বপূৰ্ণ অংগ যি অংগই এটা জীৱনৰ মুক্তিপথৰ সন্ধান দিয়ে যি মুক্তিপথ নহ'লে কোনো জীৱই এই সাংসাৰিক জীৱনৰ জ্বালা যান্ত্ৰনাৰ পৰা হাত সাৰিব নোৱাৰে আৰু সেইকাৰণে আগৰ প্ৰজন্মৰ ক্ষেত্ৰতকৈ বৰ্তমান প্ৰজন্মৰ যথেষ্ট ধৰ্মৰ প্ৰতি আগ্ৰহ দেখা যায় এতিয়া বৰ্তমান সমাজ ব্যৱস্থাত কোনো এজন ব্যক্তিয়ে কাৰোৰ প্ৰতি হিংসা খিয়াল দেখা পোৱা প্ৰায় কম দেখা যায় যিহেতু এখন সমাজ ব্যৱস্থা সকলোৱে সমানে অংশগ্ৰহণ কৰিব পাৰে আৰু সকলোৱে সমানে আগবাঢ়ি যাব পাৰে যাৰ ফলস্বৰূপে এখন সমাজত সকলোৱে সমানভাৱে চলিবলৈ সক্ষম হৈছে আৰু সমানভাৱেই খাবৰ পৰা ব্যৱস্থা হৈছে ধৰ্ম নিবিশেষে সকলোকে সমান ভাবি সকলোৱে সমান মৰ্যদা পাই সকলো দিশতে আগবাঢ়ি গৈছে সেয়েহে ভাবোঁ বৰ্তমান সমাজ ব্যৱস্থাত আগৰ দিনতকৈ বৰ্তমান ব্যক্তিবিলাক যুৱ প্ৰজন্ম বা যুৱতীসকল শিশুসকল অতি আগ্ৰহ দেখা পোৱা যায় সকলো শিক্ষা সকলো দীক্ষা সকলো নৃত্য গীতৰ প্ৰতি আগবাঢ়ি অহা দেখা গৈছে সেয়ে ভাবোঁ আগৰ দিনত যেনে নৃত্যবিদ্যাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া নাছিল বৰ্তমান ক্ষেত্ৰত নৃত্যবিদ্যাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে তাৰ ফলস্বৰূপে আমি আমাৰ শিশুসকলক প্ৰতিটো অনুষ্ঠানতে প্ৰতিটো পালন কৰিবলগীয়া উৎসৱতে সকলোৱে সমানে অংশগ্ৰহণ কৰিব পৰা হৈছে সেয়ে ভাবোঁ আগৰ দিনৰ ক্ষেত্ৰতকৈ বৰ্তমান যথেষ্ট আগবাঢ়িছে আগ্ৰহ এই কাৰণে হৈছে যে বৰ্তমান সময়টো প্ৰতিযোগিতাৰ যুগ এই প্ৰতিযোগিতাত সকলোৱে সফল ৰূপায়ন হ'ব লাগিব প্ৰতিটো প্ৰতিটো প্ৰতিজন ব্যক্তিয়ে বা প্ৰতিটো শিশুৱে সকলো দিশতে আগবাঢ়ি যাব পাৰিব তেতিয়া ভৱিষ্যত জীৱনৰ এটা সুসন্ধান পোৱা যাব প্ৰতিটো যি প্ৰতিজন শিশুৱে যদি ধৰ্মৰ সংস্কৃতৰ প্ৰতি যদি আগ্ৰহ থাকে আগন্তুক দিনবোৰত আমাৰ সমাজ ব্যৱস্থাত কোনো খাম খেয়ালি সৃষ্টি নহ'ব যাৰ ফলস্বৰূপে এখন সমাজ সুপৰিকল্পিতভাৱে চলিবলৈ সক্ষম হ'ব সেয়েহে ভাবোঁ আমি আমাৰ শিশুসকল তথা যুৱক যুৱতীসকলক আগৰ দিনতকৈ বৰ্তমান সময়ত যথেষ্ট আগবাঢ়ি অহা দেখা পাইছোঁ আগৰ প্ৰজন্মৰ ক্ষেত্ৰতকৈ বৰ্তমান প্ৰজন্মৰ এইকাৰণে উন্নত বুলি ক'ব পৰা যায় আগৰ দিনত দহ বাৰ বছৰ বয়সলৈকে বা পোন্ধৰ বিছ বছৰ বয়সলৈকে যিসকল ব্যক্তিয়ে বা শিশুৱে যুৱক যুৱতীয়ে ধৰ্মৰ প্ৰতি যেনেদৰে আগ তেনেধৰণে আগ্ৰহ দেখা পোৱা নগৈছিল বৰ্তমান সময়ত এজন বাৰ বছৰীয়া শিশু বা যুৱক যুৱতীয়ে আজিৰ দিনত যথেষ্ট পৰিমাণে ধৰ্মৰ কিছু আভাস পায় আৰু ধৰ্মৰ বিষয়ে কিছু কথা ক'বলৈ সক্ষম হয় ধৰ্ম কি বস্তু সকলোৱে বুজি পোৱা হৈছে আৰু ধৰ্মক লৈ সকলোৱে চৰ্চা কৰে আৰু ধৰ্মৰ দিশত শংকৰ মাধৱদেৱে যি দিশ দিছে যি নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মৰ ওপৰত সকলোৱে ক'বলৈ সক্ষম হয় ধৰ্মই এটা জীৱনত কেনেদৰে ধৰি ৰাখিব পাৰে কেনেদৰে আগন্তুক বৃদ্ধকালত কেনেদৰে ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখিব পাৰে কেনেদৰে ঈশ্বৰৰ নাম লৈ এইজন ইহ জন্মৰ পৰ জন্মলৈ যাব পাৰে সেই বিষয়েও অনুসন্ধান পোৱা যায় যিহেতু আগৰ দিনত যিসকল ব্যক্তিয়ে শিক্ষিত নাছিল কাৰণে সেই সময়ছোৱাত ধৰ্মৰ প্ৰতি ইমান আগ্ৰহ নাছিল বৰ্তমান সময়ত সকলো শিশু তথা যুৱক যুৱতীয়ে শিক্ষিত আৰু সেইকাৰণেই ধৰ্মৰ প্ৰতি সকলোৱে আগ্ৰহ সকলো শিক্ষিত লোকেই ধৰ্মৰ বিষয়ে দুই এষাৰ ক'বলৈ সক্ষম হয় বা বুজি পায় কিন্তু আগৰ দিনত নিবনুৱা সমস্যা বা তথা শিক্ষিত হাৰ ইমান নাছিল কাৰণে তেওঁলোকে সেই ধৰ্মৰ বিষয়ে কিছু পুথি পাজি বা ধৰ্ম গ্ৰন্থ পঢ়িবলৈ সক্ষম হোৱা নাছিল যিসকল ব্যক্তিয়ে জানিছিল ন্যূনতম সেইসকলৰ মাজতেই ধৰ্মৰ কিছু কথা আবদ্ধ হৈ আছিল বৰ্তমান সময় সময়ত সকলো শিশু যুৱক যুৱতী বা বৃদ্ধ বনিতাই সকলো পঢ়া শুনাৰ ক্ষেত্ৰত জানে জানে কাৰণেই সকলোৱে ধৰ্মৰ বিষয়ে ক'বলৈ সক্ষম হয় আৰু বৰ্তমান ধৰ্মৰ প্ৰতি আগ্ৰহ দেখিবলৈ পোৱা যায় কিন্তু সেই সময়ছোৱাৰ প্ৰতি সেই সময়ছোৱালৈ চাবলৈ গ'লে বৰ্তমান সময়ৰ যুৱক যুৱতী বয়োজ্যেষ্ঠসকল যথেষ্ট উপকৃত আমি ভাবোঁ আগন্তুক দিনত আমাৰ ভাৰতবৰ্ষ তথা অসম সকলো যুৱক যুৱতী তথা বৃদ্ধ বনিতাই যথেষ্টখিনি ধৰ্মৰ দিশত আগ্ৰহ আছে আৰু ধৰ্মৰ দিশত আগ্ৰহ হৈ থাকিব বুলি মই ভাবোঁ